অৰ্ডাৰটোতো অথনিতেই দিলোঁ এতিয়ালৈকে আহি পোৱাহি নাই দেখোন এফালে মোৰ ভোকে চৰিয়ে গৈছেগৈ আৰু কেতিয়াকৈনো আহি পাবহি জানো এফালে যাবও লাগে নিজে বনাবলৈও অৰ্ডাৰটো দি ল'লোঁ এতিয়া এহ্ ছুইগিতে চাই লওঁচোন কিমান দেৰি হয় অঁ আৰু বিছ মিনিটমান লাগিব বুলি কৈছে